চৰকাৰ বা বিভিন্ন ধৰণৰ এন জি অ'বিলাকে খেলাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়োৱা দেখা যায় যেনে চৰকাৰে বিভিন্ন ঠায়ে ঠায়ে ৰাজহুৱা খেলপথাৰ পাতি দিছে বা বিভিন্ন ধৰণৰ স্কুলৰে হওক বা কলেজৰে হওক বিভিন্ন খেলপথাৰ ষ্টেডিয়াম আদি সকলো বনাই ল'ৰা ছোৱালীৰ বাবে খেলাৰ সুবিধা কৰি দিছে ইয়াৰ উপৰিও কিছুমান প্ৰাইভেট এন জি অ'বিলাকেই হওক বা এনেকুৱা বিভিন্ন সংস্থাবিলাকেই হওক তেওঁলোকে বিভিন্ন ধৰণৰ সহযোগিতা আগবঢ়োৱা দেখা যায় ক্ৰীড়া জগতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পিছপৰা অঞ্চলৰ বা লোকৰ বিভিন্ন ক্ষেত্ৰত ক্ৰীড়াৰ সা সঁজুলি যোগান ধৰি বিভিন্ন সহায় সহযোগিতা কৰি ল'ৰা ছোৱালীবোৰক খেলাৰ প্ৰতি যিটো আগ্ৰহ সেইটো তেওঁলোকে বঢ়াই থাকে বিভিন্ন ধৰণৰ সা সুবিধা দি তেওঁলোকক ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়িব পৰাকৈ সুবিধা দিয়ে এইক্ষেত্ৰত চৰকাৰে হওক বা বিভিন্ন ধৰণৰ প্ৰাইভেট অৰ্গেনাইজেচনবিলাকেই হওক তেওঁলোকে বহুতো সহায় সহযোগিতা আগবঢ়োৱা দেখা যায়